আমাৰ কৃষক বা পিছতলা পোহা চৰাইৰ সকলো তেওঁলোকৰ বহুতো হেৰি আছে যেনেকৈ পাৰ চৰাই কুকুৰা হাঁহ আদি বহুতখিনি আছে আমি সেয়াই পৰা আমি চলোঁ আমাৰ ঘৰত ফাৰ্ম এখনো আছে সেই ফাৰ্মৰ পৰাই আমি বহুতখিনি সা সুবিধা নিজে কৰিব পাৰোঁ বেমাৰ আজাৰ হওক বা যিকোনো ক্ষেত্ৰই হওক আমি বহুতে কৰোঁ আৰু তেওঁলোকে আমাৰ এখন হাঁহৰ ফাৰ্মো আছে য'ত আমি হাঁহ ষাঠিটামান পুহোঁ ষাঠিটামান আছে তেওঁলোকৰ হাঁহে পানীত চৰে আৰু হাঁহে যেতিয়া আমাৰ বহুত লাভৱানো হৈছে হাঁহৰ পৰা হাঁহৰ এতিয়া দাম প্ৰায় ছশ চাৰে ছশ হৈ আছে সেই তেনেকৈয়ে আমি বহুতখিনি হেৰি তাৰে পৰা চলোঁ আৰু বেমাৰ আজাৰ হওক ঘৰৰ পঢ়া শুনা ক্ষেত্ৰতো আমাক বহুত পইচা পাতিৰ প্ৰব্লেমৰ পৰাই আমি সেই ফাৰ্মৰ পৰাই আমি চলোঁ যেনেকৈ পাৰ আছে কুকুৰা ফাৰ্ম আকৌ বইলাৰ ফাৰ্মৰ পৰাও আমি আছে ব্ৰইলাৰ ফাৰ্ম বিছটামান আমি সেই তাৰে পৰা চলোঁ বইলাৰ ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম দছটা কুকুৰা আছে আৰু তেওঁলোকক সময়মতে খাবলে পানী দিব লাগে আৰু খোৱা বোৱা সময়মতে দিব লাগে দানাও দিব লাগে আৰু বছৰত আমাৰ হয় ইনকম সেই ইনকমৰে আমি বহুতখিনি আগুৱাই যাব পাৰিছোঁ আৰু হাঁহ হাঁহ হৈছে যিকোনো হাঁহটো এটা বেলেগ হেৰি হাঁহৰ হাঁহ পুহিলেও বহুত কষ্ট হয় আমাৰ পুখুৰী আছে আমি তাতে হাঁহ এৰি দিওঁ হাঁহৰ ফাৰ্মো আছে বেছি নাই হাঁহ তাত আমাৰ বিছটা তেৰটা এনেকুৱা পোৱালিও ওলাইছে এতিয়া ঠাণ্ডা দিন বহুত কষ্ট হৈ হাঁহ পুহিবলৈও আমি সেই হাঁহৰ পৰাই আমি বহুতখিনি আগুৱাই গৈছোঁ আৰু এই মুৰ্গীৰ ফাৰ্ম যেনেকৈ নহওক আমাৰ বহুতো আজিকালি বহুত সা সুবিধাও হৈছে যে আমাৰতো তেনেকুৱা চৰকাৰী চাকৰি একো নাই বাবেই আমি সেই ঘৰুৱা হাঁহ কুকুৰা গাহৰি আৰু বহুতখিনি পুহিয়ে আমি বহুতখিনি আগুৱাই যাব পাৰিছোঁ আৰু হাঁহ পুহিলে কি হয় যাতে আমি এটা হাঁহ বেচিলে আমি চাৰে ছশকৈ পাওঁ আৰু কিছুমান মানুহে দাম দিবলৈও নিবিচাৰে যাতে আমি পাঁচশ পাওঁ আৰু লোকেল কুকুৰা আমি এটা বেচিলে মানে এক কেজি ওজনৰ বেচিলে মানে আমি পাঁচশ চাৰিশ চাৰে চাৰিশ তিনিশ এনেকুৱাকৈ পাওঁ সেয়ে আমাৰ সুবিধা হৈছে এই ফাৰ্মৰ পৰাই আমি বহুতখিনি আগুৱাই যাব পাৰিছোঁ আৰু তেওঁলোকে আমাৰ ওচৰতো তেনেকুৱা মানুহ আছে যে তেওঁলোকো সেই ফাৰ্ম খুলিয়েই বহুতখিনি কৰিব পাৰিছে আৰু সকলো ধৰণৰ উপলব্ধ হৈছে আনটো